মই এটা কবিতা লিখিছিলোঁ জীৱনক লৈ জীৱনটো মানে অতীত আৰু বৰ্তমানক মানে লৈয়ে লিখিছিলোঁ কাহিনীটো কবিতাটোৰ ধৰক অতীতটো বৰ সুন্দৰকৈ হাঁহি ধেমালিৰে পাৰ কৰি আহিছিলোঁ খেলা ধূলা ভাল লগৰ সমনীয়াৰ লগত খেলা ধূলা কৰি জীৱনটো পাৰ কৰিছিলোঁ হাঁহি ফূৰ্তি কৰিছিলোঁ অভাৱ কি বস্তু বুজি পোৱা নাছিলোঁ আৰু মানে নিজক কেনেদৰে মানে পৰিচালনা কৰিব লাগে সেইটো বুজিয়ে পোৱা নাছিলোঁ অতীতত মানে মা দেউতাৰ মানে মা দেউতাৰ হেৰি মাজতে আছিলোতো মৰমৰ মাজত তেনেদৰে ধৰক এতিয়া যেতিয়া ডাঙৰ হ'লোঁ দাম্পত্য জীৱনত মানে খোজ পেলালোঁ যেতিয়া দাম্পত্য জীৱনৰ বৰ্তমান এতিয়া ধৰক দাম্পত্য জীৱনত অভাৱ অনাতন অভাৱ অনাতনৰ মাজেৰে এইবিলাক দিনবোৰ পাৰ হৈছে কেনেদৰে ল'ৰা ছোৱালীয়ে জন্ম দি সংস্থাপন কেনেদৰে দিব লাগে বহুত কথা মানে চিন্তা কৰিব লগা হৈছে আৰু বৰ্তমানতো বৰ চলিবলৈ বৰ কষ্টকৰ সমাজত আজিকালি বৰ মানে সমস্যাৰ সন্মুখীন হয় কিছুমান পঢ়া শুনা ঘৰুৱা সমস্যা কিবা ল'ৰা ছোৱালী পঢ়া শুনা এইবিলাক আৰু তেনেদৰে এটা কাহিনী লিখিছিলোঁ আৰু সেই সুখ দুখৰ মাজেৰে এটা কাহিনী এটা লিখিছিলোঁ কবিতাৰ আকাৰেৰে